হেল্ল' অঁ বোলো কোৱা ক'লৈ যাবা হ'ব ওলোৱা কিমান বজাত যাবা ভালেই হ'ব পিছে এইকেইদিন ঠাণ্ডাও কম বাৰু পিছে দৌৰিবলৈ যাবা নে খোজকাঢ়িবলৈ যাবা অঁ দৌৰিলাগৈ কিহেৰে যাবা বাইক নে গাড়ী বাছত

হ'ব বাৰু দেৰি হ'লে একো নাই মোৰ বেলেগ তেনেকৈ কামো নাই বিশেষ তো পাৰি দেৰিলৈকে থাকিব

ঠিক আছে হ'ব মই ওলাই থাকিম তুমি আহিবা হ'ব ৰাখিছোঁ